আপুনি আজৰি সময়ত কি কাম কৰি ভাল পায় মই গাৰ্ডেনিং কৰি ভাল পাওঁ নানা ধৰণৰ শাক পাচলি ফল মূল আৰু এইবিলাক ফুল ৰুই ভাল পাওঁ বিভিন্ন ধৰণৰ ফুলৰ এইবিলাক পুলি আনি নাৰ্চাৰী পৰা আনি ৰুওঁ এইবিলাক ৰুওঁ শাক পাচলি বেঙেনা জলকীয়া ইত্যাদি এইবিলাক ৰুওঁ আৰু ফল মূলৰ পুলিও ৰুওঁ এইবিলাক কৰি মই বিৰাত ভাল পাওঁ আজৰি টাইমত এইবিলাকত পানী সাৰ জাবৰ যোগান ধৰি ভাল লাগে এইবিলাক লগাই লাগিব যেতিয়া গছবিলাকত চাইয়ো ভাল লাগে আৰু ছিঙি খায়ো ভাল লাগে এইবিলাক নিজেও খাওঁ আনকো মানে যাচিও ভাল লাগে অ' এইবিলাক কৰি খুব ভাল লাগে